হয় কিতাপ বুলি ক'লে ছপা মাধ্যমৰ কিতাপকে বুজি আহিছোঁ সৰুৰে পৰা বিভিন্ন কিতাপ দেখিছো সেইবিলাক সকলো ছপা মাধ্যমৰে হয় ছপা মাধ্যমত যিকোনো কিতাপ এখন দেখিলে আৱেগিক হৈ যোৱাটো স্বাভাৱিক কাৰণ সেইখনৰ ভিতৰত কি আছে পঢ়ি চাবলৈ সকলোৰে মন যায় হয়তো সকলোৰে নগলেও মোৰ প্ৰথমতে মন যায় আজিকালি ডিজিটেল সংস্কৰণত বিভিন্ন কিতাপ পোৱা যায় যদিও ই জনপ্ৰিয় হৈ উঠা নাই কিয়নো কিতাপ বুলি ক'লে ছপা মাধ্যমৰ যিখন কিতাপ আৰু ডিজিটেল সংস্কৰণৰ কিতাপৰ মাজত বহুত পাৰ্থক্য দেখা যায় কিয়নো কিতাপৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা ছপা মাধ্যমৰ কিতাপৰ প্ৰতি সেই শ্ৰদ্ধাটো দেখা পায় ডিজিটেল সংস্কৰণৰ বিভিন্ন কিতাপ চাইছো যদিও ছপা মাধ্যমৰ কিতাপৰ তুলনাত ইয়াৰ আমেজ সম্পূর্ণ বেলেগ কিয়নো বিভিন্ন ক্ষেত্ৰত দেখা যায় এখন ছপা মাধ্যমৰ কিতাপ পঢ়ি গ'লে তাৰ যিটো আৱেগ বা অনুভূতি ডিজিটেল মাধ্যমত সেইটো পোৱা নাযায় কিন্তু ভৱিষ্যতে ছপা মাধ্যমৰ কিতাপসমূহ প্ৰকাশ কৰোতে যিটো খৰচ হয় ডিজিটেল সংস্কৰণত সেইটো খৰচ নহয় গতিকে কম খৰচতে এখন ভাল কিতাপ পঢ়িব পৰা যাব ডিজিটেল সংস্কৰণত গতিকে মই ভাল পালেও ছপা মাধ্যমৰ কিতাপ পৰৱৰ্তী সময়ত নিশ্চয় সকলোৱে ডিজিটেল সংস্কৰণসমূহক আকোৱালি ল'ব লাগিব ইতিমধ্যে মই অডিঅ'বুক বিভিন্নখন অডিঅ'বুক শুনিছো ভাল লাগে হয়তো বিভিন্নজনক এই অডিঅ' বুকছে উপকৃতও কৰিব তথাপিতো ছপা মাধ্যমৰ কিতাপ এখনৰ তুলনাত এই অডিঅ' বুকখনৰ তুলনা নহয় বৰ্তমান সময়ত এই সময় উপযোগী যি অডিঅ' বুক ওলাইছে ইও এটা সময়ত নিশ্চয় জনপ্ৰিয়তা লাভ কৰাৰ থল আছে